উন্নয়ন আৰু বৃদ্ধিৰ ক্ষেত্ৰত কামৰূপ মহানগৰ জিলাখনত সুবিধা বুলি ক'লে যাতায়াতৰ ক্ষেত্ৰত বহুত উন্নয়ন হৈছে আৰু ধৰক অসমৰপৰা প্ৰত্যেকখন জিলালৈ যোৱা যোগাযোগৰ যিটো সুবিধা বা বহিঃৰাজ্যলৈকে যোৱা যোগাযোগৰ সুবিধাটোও আছে নতুন নতুন ব্যৱসায়ৰো সৃষ্টি হৈছে নতুন নতুন মল চিটি চেন্টাৰ বিগ মানে স্মাৰ্ট বজাৰ তাৰপিছত বাট পথবোৰ মানে আগতে বাট পথবোৰ ডাঙৰ হৈছে ফ্লাইঅভাৰ বনিছে ষ্ট্ৰীট লাইট লাগিছে ট্ৰেফিক লাইট লগাইছে স্বাস্থ্যসেৱা ক্ষেত্ৰতো বহুত বহুতখিনি উন্নতি হৈছে শিক্ষাৰ সুবিধাও আছে ইয়াতে স্কুল কলেজ ইউনিভাৰ্চিটি বিভিন্ন ধৰণৰ ইউনিভাৰ্চিটি আছে শিক্ষাৰ ক্ষেত্ৰত বহুত বেলেগ বেলেগ জিলাৰপৰাও ইয়াতে পঢ়িবলৈ আহে অসুবিধা বুলি ক'লে ট্ৰেফিক জাম প্ৰদূষণৰ ব্যৱস্থা উষ্ণতা বৃদ্ধি আদি পানীৰ পানীৰ অসুবিধা কৃত্ৰিম বানপানী এগিলা এইবোৰ যথেষ্ট সমস্যা ইয়াতে আছে পৰামৰ্শ বুলি ক'বলৈ গ'লে ইয়াৰে নলৰ নলা নৰ্দমাবোৰ ভাল কৰিব লাগে গছ গছনি ৰুব লাগে ধৰক চিটি প্লেনিংটো ভাল কৰিলে ভাল হয় আৰু ট্ৰেফিকৰ সমস্যাটো সম সমাধান কৰিব পাৰিলে ভাল হয়